হেল্ল' অ' নাথ দা এই বঢ়িয়া বঢ়িয়া বঢ়িয়া আপোনাৰ ভালে আছে বিনদাছ আছে ন আমাৰটো কি কৰিব আৰু এইমাত্ৰ আহিলোঁ আহি পেলাই ঘপককৈ মোৰ কথা এটা মনত পৰিলে নহয় এই খগেন মহন্তৰ মৃত্যুবাৰ্ষিকী অহা কালিলৈ অ' হেৰি মই পালেহিয়েই এতিয়া হেৰি নহয় নেহেৰুবালিত অনুষ্ঠান এটা পতা হৈছে হা অ' অ' মোক মোক মাতিছে বাৰু ইনভাইটেছন দিছে সমিতিৰ ল'ৰাখিনিয়ে হয় হয় মানে ভাল ভাল ভাল তেওঁৰ গান গোৱা নগেন খগেন মহন্তহঁতৰ তেওঁলোকৰ মানে অকণ বিহু গীত চিহু গীতো গায় থকোঁতো গতিকে হয় হয় হয় গতিকে এতিয়া নগলে একেবাৰে কথাটো বেয়া হ'ব দেই আমি তেওঁৰ মৃত্যুবাৰ্ষিকীত তেওঁৰ আত্মাৰ সদগতি কামনা কৰি চাকি বা ধূপ জ্বলায় পেলাই আমি অনুষ্ঠানটো এপাক উপভোগ কৰি অহাটো ভাল হ'ব নেকি নাথ দা কিমানটা মানৰ পৰা মানে ধৰক এনেকুৱা সময় মানৰ পৰা আৰম্ভ হ'ব আৰু কাৰণ সিহঁতে বেছি সময় পলম নকৰে বুজিছে বতৰ বাতৰি ভাল নহয়টো গতিকে বেছি পলম নকৰে তেওঁলোকে কৈছে যে আমাৰ সোনকালে প্ৰগ্ৰেমটো অনুষ্ঠানটো মানে শেষ হ'ব গতিকে কালিলৈ নেহেৰুবালিৰ পৰাই এপাক গৈ অহা হওক নেকি অ' তাকে অ' মো মোকো মানে কৈছে যে দুফাকী আপুনিও অকণমান গীত সোঁৱৰাই দিব আৰু মই বোলো হ'ব দে আৰু বোপাইহঁত তহঁতে কৈছ যেতিয়া আৰু অকণমান আৰু ন তেওঁৰ তেওঁৰ সোঁৱৰণিতে গীত এফাকীকে গাই দিম আৰু নহয় জানো হয় তেনেহ'লে আপুনি ছয়টা মান বজাত তেন্তে ওলাই আহিব ন অ' অ' হয় হয় তেন্তে ঠিক আছে দিয়ক কাইলৈ লগ পাম দেই